দাদা আপোনালোকৰ ৰেষ্টুৰেন্টত মই অলপ দেৰি আগতে বিৰিয়ানি অৰ্ডাৰ দিছিলোঁ দুই প্লেট মোৰ ইয়াৰ পৰা একাউন্টৰ পৰা পইচাটো কাটিছে কিন্তু আপোনালোকৰ তাত পোৱা নাই পইচাটো তাৰ কাৰণে কি কৰিম আপোনাক আপুনি কিবা জনাব পাৰিব নেকি